ত' ভাৰতীয় মিডিয়াৰ বিষয় মই এইটোৱে ভাবোঁ কি সিহঁতে কথাবোৰ ভালকে নাজানে আৰু বাৰে বাৰে একেই কথাকে ৰিপিট কৰি থাকে যোনটো কথা সঁচাও নহয় সেইটো সিহঁতে আৰু বেছি বঢ়াই পেলে কয় যেন ইহঁতে বেছি ভাল টি আৰ পি পাই সিহঁতৰ চেনেলটোৰ সিহঁতৰ নিউজ চেনেলটোৰ টি আৰ পি পায় আৰু সিহঁতে মানে কথাটো ভালকে নাজানে তথাপিও সিহঁতে নিজৰ মতে বনাই কিবা কিবি কাহানী কৈ দিয়ে আৰু মানে ষ্ট্ৰৰিটো যদি বেছি ইণ্টেৰেষ্টিঙো নহয় ইহঁতে সেইটো ষ্টৰিটো লাগাতচে বেছি ইণ্টেৰেষ্টিং কৰিবলে খোজে বেছি বেছি মচলা এণ্ড কিবাকিবি এড কৰি পেলে ষ্টৰিটো বেছি এনহেঞ্চ কৰি দিয়ে এণ্ড এনেকুৱাকে ষ্টৰি কয় যেন আমি যোনে নিউজ চাওঁ পূৰা এংগেজ হৈ যায় ষ্টৰিটোত নিউজটোত আৰু তাহাঁতে বহুত ইণ্টাৰেষ্ট লয় ইহঁতৰ চেনেলটো যেন বেছি টি আৰ পি বাঢ়ে আৰু কেতিয়াবা যেনেকে মানুহ মৰিলে ইহঁতি ইহঁতৰ ঘৰত যাই পেলাই ইহঁতক সুধে কি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ সেইটোতো লাইক একো এথিকেল চেঞ্চ নোহোৱা কোৱেশ্যনচবোৰ সোধে মানে সেইটোতো আমি এচেপ্ট কৰিব নোৱাৰো ন কোনোবা মানুহ মৰিলে ইহঁতে লাইক যাই পেলাই এনেকে সোধে কেনেকুৱা লাগিছে এনেকুৱা মৰিছে লাইক এইচব কোৱেশ্যন একো লজিকে নাথাকে ত' সেইচবো কৰে যেন ইহঁতৰ টি আৰ পি হয় ইহঁতৰ লাইক বেছি মিডিয়াচবোৰ টিভিত পাব্লিছ হয় এনেকুৱা হয় আৰু সেইটো কাৰণে লাইক মই ভাবোঁ কি ইহঁতে অলপ বেছি টাইপ কৰে ইহঁতে ৰিপিট কৰে বস্তুবোৰ আৰু ইহঁতক লাইক আৰু মোক এনেকুৱাও লাগে কি ইহঁতে যেতিয়া ৰেকৰ্ড কৰা আগত ইহঁতে মানুহবিলাকক কোৱেশ্যনটো আগতে সুধি লয় তাৰপিছত ইহঁতক নিজৰমতে কোৱেশ্যনটোৰ আনছাৰ কয় কি আপুনি এনেকে নক'ব আপুনি এনেকে এনেকে ক'ব মানে মানুহজনে ঠিকে ৰিপ্লাই দিছে বা সেইটো কোৱেশ্যনটোৰ ডাইৰেক্ট আনছাৰ দিছে মেডিয়াবোৰক সেইচব নালাগে ইহঁতক লাগে কি উত্তৰটো ইহঁতে অলপমান বেছিকে কওক লাইক যোনটো হৈছে তাতছে বেছি কওক যেনেকে কাবাৰ যদি কাবাৰ কিবা ঘৰত কিবা চোৰ হৈছে তেতিয়া মানে বহুত কিবাকিবি চোৰ হ'ল ত' মিডিয়াবিলাকে আহি পেলাই যেনেকে সুধিব ন কেনেকে হ'ল কি হ'ল তেতিয়া ইহঁতে লাইক ডাইৰেক্ট ক'ব লাইক এনেকে নাজানো কেনেকে আহিল কি বাত ইহঁতে ইহঁতক ক'ব কি আপোনালোকে আনছাৰটো এনেকে কোক কি লাইক মই দেখিছো চোৰটো আহিছে মানে ইহঁতে লাইক নিজৰ মতে ক'ব দিয়ে অৰ এলচ্ এনেকুৱাও হ'ব পাৰে কি মানুহজনে ঠিকে উত্তৰ দিছে বাত মিডিয়াবোৰে সেইটো উত্তৰটো টিভিত নকয় ইহঁতে লাইক অলপ বেলেগকে ক'ব যেনেকে মানুহজনে দেখিছিলে চোৰটোক একো নকৰিলে তথাপিও সি কমপ্লেইন দিছে পুলিচক সেনেকুৱা টাইপ মানে একো লজিক এটা এনেকুৱা নাথাকিব সিহঁতে জাচ্ অলপমান বহুত বেছি বেছিকে কৰি কয় যেন চবে চায় নিউজটোক বেছি গুৰুত্ব দিয়ে সেনেকুৱা টাইপ আৰু মোক এনেকুৱাও আৰু আমাৰ ভাৰতীয় মেডিয়াবোৰ কিছুমান এনেকুৱাও আছে কি আমাৰ দেশত মহত্ব মহত্বপূৰ্ণ যেনেকুৱা যেনেকে এই ৰিচেণ্টলি গ'ল মণিপুৰত জুই লাগিছিলে নে কবাত লাগিছিলে ত' সেইচব নিউজ ভালকে নিদিয়ে টিভিত বাকী নিউজ দিব যেনেকে ড্ৰাগছ কৰা কিবা সেনেকুৱা বহুত নিউজ আহিছিলে ন সিহঁতি সেইচবত বেছি ফকাচ কৰে যোনটো বেছি আমাৰ এটেনশ্যন ছিক হয় সিহঁতে আচল বস্তুবোৰত বেছি ফকাচ নকৰে আজিকালি মোক সেনেকুৱা ফিল হয় যেনেকে কবাত ড্ৰাউত হৈছে অৰ মানুহ মৰি আছে সেইচবত বেছি নহয় বাত ইফালে যেনেকে ড্ৰাগছ কৰি আছে কি কি কাপোৰ পিন্ধিছে বেলেগে বেলেগ বেলেগ কি চেঞ্জ কৰিছে সেইচবত বেছি ফকাচ দিয়ে মানে সেইটোৱে ক'ব খুজিছোঁ কি সিহঁতে মেইন বস্তুবোৰত ফ'কাচ নকৰে ইহঁতক যেনেকে কিবা মেইন বস্তুটোতকে কম বস্তুবোৰত বেছি ফ'কাছ কৰে যেন মেইনবোৰ সেনেকে ফকাচ কৰা নাযায় সিহঁতৰ সেইটোৱে আৰু